কোনে কৈছা অঁ কংগ্ৰেচুলেশ্যন মই আপ তোমাৰ মেমে কৈছোঁ অঁ অভিনন্দন দেই বহুত ভাল পালোঁ তোমাৰ ৰিজাল্ট পাইছোঁ আগলৈকেও যাতে এই সফলতা ৰক্ষা কৰি ৰাখা তাৰ বাবে মোক বহুত বহুত শুভেচ্ছা থাকিল দেই